সেইটো বাধ্যত পৰি গৈছে মানুহ সদায় কপালবিলাক একে নাথাকেতো আমিয়ে হৈছোঁ দুখীয়া মানুহৰ মানুহ আমাৰ তেতিয়া মানে স্কুলৰ ফিজটো দিবলৈ বহুত দিগদাৰী তাৰমানে মই কাপোৰ চাপোৰ তেতিয়াৰ পৰাই চিলাইছিলোঁ যেতিয়া আমাৰ দিনত এখন আঁঠুৱা চিলাই দিলেই পাঁচ টকা পইচা এটা দিয়ে এখন মেখেলা চিলাই দিলেই চাই চাৰি অনা দিয়ে এনেকুৱা তেনেকৈ আমি টকা ঘটি পঢ়া মানে কি ইটো সিটো জোৰা মৰা গতিকে আগতে নাছিলে দাদাই যেতিয়া চাকৰি কৰিলে মেচিন এটা কিনি দিলে কিনি দিয়াৰ পাছত তাৰ সেই মেচিনটোতে মই বহুত ইনকম কৰিলোঁ আৰু সেইটোৱে মোৰ ইণ্টাৰেষ্ট বহি গ'ল আৰু সেই দুটা এটা আমি ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মানে আমি কৰিলোঁ আৰু তাত থাকোঁতে এতিয়া কিন্তু নিজৰো মই বহুত কৰিলোঁ নিজৰো এতিয়া গাঁও ধৰা মেখেলা চাদৰ সেইবিলাক মই নিজেই মানে কৰোঁ সেইবিলাক পইচা নাপাওঁ কিন্তু মোৰ লাভ এটা হৈ থাকে আৰু সেইটো কথা লোকৰো যদি দিয়ে এই মই কৰি দিওঁ তেনেকুৱা কৰিব পাৰোঁ